অঁ হেল্ল' অঁ হেল্ল' কোনে কৈছে আচ্ছা কওকচোন

হয় হয় হয় হয় ঠিক আছে মাহত পোন্ধৰদিনীয়া পেকেজো এনেকুৱা পেকেজ আছে পোন্ধৰজনীয়া দলৰ কাৰণে গতিকে তাৰ কাৰণে অঁ পঁয়ত্ৰিছ হাজাৰকৈ আপোনালোকে ভৰিব লাগব পঁয়ত্ৰিছ হাজাৰ টকা পেকেজত সেই পেকেজটোত আপোনালোক পোন্ধৰজন যাব পাৰিব কোনো অসুবিধা নাই আপোনালোকে বৰপেটাৰ পৰা যাব পাৰিব আমি বাছৰ টুৰিষ্ট বাছ আছে আমি সেই বাছত লৈ যাম আপোনালোকক গুৱাহাটী হৈ যাব লাগিব যদি গুৱাহাটী হৈ যায় গতিকে কাজিৰঙাত আৰু তেনেধৰণৰ সুবিধা আছে তাতে ধৰকচোন চাফাৰী জিপ চাফাৰী আছে এলিফেণ্ট চাফাৰী আছে তাতে থকা খোৱাৰ ব্যৱস্থাবিলাকো আছে আমি সেইবিলাক গোটেইখিনি কৰি দিম গতিকে আপনালোকে সেইমতে আমাক যদি ডে'ট বা মানুহৰ গোটেইখিনি নাম ধাম গোটেইখিনি দিয়ে অঁ দিলে আৰু আমি সেইখিনি কথা আগবঢ়াব পাৰিম আৰু আমি আপোনালোকক

অঁ নাই আমাৰ এইবিলাক সুবিধা আছে কৰি দিম হয় হয়

হয় হয় হয় নাই আমাৰ সেইবিলাক গোটেই ব্যৱস্থা আছে আৰু আপোনালোকৰ লগত আমাৰ টুৰিষ্ট গাইড থাকিব গতিকে সেইবিলাক একো চিন্তা কৰিব নালাগে ঘূৰা ফুৰা খোৱা লোৱা সেইবিলাক গোটেইখিনি এই পেকেজটোৰ ভিতৰতে থাকিব গতিকে অঁ

হয় গতিকে আপোনালোকে চিন্তা কৰিব নালগে সেইমতে আপোনালোকে মোক যোগাযোগ কৰিব গোটেইখিনি ডিটেইলছখিনি মোক দিব দিয়াৰ পিছত আমি গোটেইখিনি চিন্তা কৰি আপোনাক জনাম সেইমতে আপুনি মোৰ লগত যোগাযোগ কৰিব আপোনাক ফোন নাম্বাৰটো মই দিছোঁ অঁ এইটো নাম্বাৰতে আপুনি ফোন কৰিলে হ'ব আৰু মোৰ বেলেগ এটা নাম্বাৰ আছে আপুনি সেইটো নাম্বাৰতো কল কৰিব পাৰিব মই আপোনাক দি দিম কল নাম্বাৰটো অঁ হ'ব দিয়ক